দাদা মোৰ ওচৰলৈ পাঁচজনমান বন্ধু আহিছিলে মই তেওঁলোকক আপোনাৰ ৰেষ্টুৰেণ্টখনলৈ লৈ যাম বুলি ভাবিছিলোঁ আপোনাৰ ৰেষ্টুৰেণ্টত পাঁচজনমান বন্ধু বহিব পৰাকৈ ঠাই হ'ব নাই বাৰু আৰু আপোনাৰ অঁ ৰেষ্টুৰেণ্টৰ সন্মুখত পাৰ্কিং কৰিব পৰাকৈ কিমান